মই জীৱিকাৰ বাবে বৰ্তমান শিক্ষকতা বৃত্তিৰ লগত জড়িত হৈ আছোঁ যিহেতু শিক্ষকতা বৃত্তিৰ লগতে মই আজি পাঁচবছৰ ধৰিয়ে জড়িত হৈ আছোঁ এই কেৰিয়াৰ পথত যাবলৈ মই নিজেই সিদ্ধান্ত লৈছিলোঁ যিহেতু মোৰ ঘৰৰ স্বামীয়েও শিক্ষা প্ৰদানেই কৰে এখন স্কুলত আৰু শিক্ষা ব্যৱস্থাটো এনে এক ব্যৱস্থা য'ত মানুহে নিজৰ প্ৰতিভা বিকাশৰ লগতে বিভিন্ন ধৰণৰ শিক্ষা জনসাধাৰণৰ লগত প্ৰকাশ কৰি তেওঁলোকক দেশৰ উন্নয়নৰ কাৰণে কাম কৰিব পাৰে আৰু মই মোৰ কেৰিয়াৰ পথত যাবলৈ সিদ্ধান্ত লৈছিলোঁ শিক্ষাক বৃত্তিটো সেইহে এই বৃত্তি মই অতিকৈ ভাল পাওঁ